যোৱা কেইটামান দশকত ভাৰতত উদ্ভৱ হোৱা কিছুমান নতুন চাকৰি আৰু ভূমিকা সেইবোৰ হৈছে ইউটিউবাৰ ইউটিউব এই ইউটিউবৰ মানে ইমানেই প্ৰডিউচ এমপ্লয়ী প্ৰডিউচ কৰিছে ন যিমান নেকি বৰ্তমান ভাৰতবৰ্ষৰ শিক্ষা ভাৰতবৰ্ষৰ গভৰমেণ্টেও প্ৰডিউচ কৰিবপৰা নাই লগতে ইমানে টকা এই পে'মেণ্ট সিহঁতে ইনকাম কৰিছে যিবিলাক নেকি হয়তো এজন ভাল এজন ভাল ডক্তৰ বা ইঞ্জিনিয়াৰেও ইহঁতে ইন এক এমাহত ইনকাম কৰিবপৰা নাই লগতে আৰু কিছুমান কন্টেন্ট ক্ৰিয়েটৰ আছে ইহঁতে কণ্টেন্ট ক্ৰিয়েট কৰি বহুতো উপাৰ্জন কৰিছে লগতে ইউটিউবৰ জৰিয়তেও ইহঁতে বহুতো কন্টেন্ট ক্ৰিয়েট কৰিছে আৰু কিছুমান ভ্ৰমণকাৰী ভ্ৰমণকাৰী হে আছে আপোনাৰ বিভিন্ন জেগাত গৈ গৈ আপোনাৰ এইটো ভ্ৰমণৰ বিষয়ে কৈ কেনে ভ্ৰমণৰ বিষয়ে কৈ আপোনাৰ সকলো ধৰণৰ সকলোধৰণৰ কথা আপোনাৰ ইয়াত উল্লেখ কৰাইছে ইউটিউবৰ জৰিয়তে মানে বিভিন্ন বহুতো এতিয়া নিৰক্ষৰতা হৈ থকা মানুহে এতিয়া বৰ্তমান ইউটিউবৰ জৰিয়তে বহুতো টকা ইনকাম কৰিছে যিবিলাক নেকি বৰ্তমান বহুতো চোকা বা বহুতো জনা শুনা ব্যক্তিয়েও বৰ্তমান ইমান টকা উপাৰ্জন কৰিবপৰা নাই যিবিলাক নেকি এজন ইউটিউবাৰে এজন ইউটিউবাৰে এজন ইউটিউবৰ জৰিয়তে ইউটিউবাৰক দিয়া হৈছে